প্ৰণামী কি খবৰ এই নক'বা আৰু মাহঁতৰ ভালনে ভাল ভালেই ভালেই এই ফোন কৰিছিলোঁ মানে হেৰি খবৰ পাইছা নাই এই কলেজৰ এলোমনী মিট পাতিছে আমাৰ অঁ এক তাৰিখে মই বোলো সেইকাৰণে তোমালৈ ফোন এটা কৰোঁ মই ঘৰতে আছোঁ অঁ অকণমান গাটো ভাল নাছিলে এইকেইদিন কাকো ফোন চোন কৰা নাছিলোঁ

কলেজৰ এলোমনি মিটৰ খবৰ পাই মোৰ বেমাৰ ভাল হৈ গৈছে অঁ নহয় ইমান দিন যে হ'ল বছৰেই হ'ল আৰু

ল'ৰা ছোৱালীয়ে চাবনে সিহঁতি

তাকেহে ছাৰ হঁতে হোৱাটছ এপ গ্ৰপ এটা খুলি দিম বুলি কৈছে অঁ তেতিয়া গোটেইখিনি তোমাৰ যদি কোনোবা থাকে কোন কোন থাকে এড কৰি দিবা ময়ো এড কৰি দিম অ' বাঢ়িলে ভাল লাগিব হয়নে বাৰু ইমান কলেজত পঢ়াৰ লগতে কিমান যে কি কি কৰিছিলোঁ সঁচাকে দেই কিয় যে ডাঙৰ হ'লো আমি অঁ অঁ অঁ মই বোলো তাকে কেইটা বজাত যাম কিনো যাম কাৰণ বাকীখেনতো ফোন কৰিবলৈ বিয়া পাতি আজৰি হ'ল মই বোলো তোমালৈ ফোন এটা কৰোঁ আৰু অঁ পাবো খবৰটো অঁ ভাল লাগিব চব আহিলে যোন যোন তোমাৰ চিনাকী আছে দুজনমানক দেখি থাকোঁ বাৰু এই সিহঁতি

হ'লেও মেছেজ এটা কৰিম আৰু আহিব নি বুলি তেতিয়াতো সৰু আছিলোঁ অঁ সৰু আছিলোঁ এতিয়া কিনো আৰু ধৰি থাকিম ন কিবা এটা হৈছিলে আৰু এইটো কথা বাকী ওলাবা আকৌ এই মই একো ভবাই নাই জানানে চাদৰ মেখেলা পিন্ধি যাবলৈ ভাল হ'ব নেকি কাৰণ সেইটোৱেটো পিন্ধি আহিব চাগে চবেই সেয়া মোৰ এতিয়া মানে কাপোৰ এযোৰ চাগে ল'ব ঘৰত মাই ক'লে আকৌ গালিয়ে পাৰিব ক'ৰবালৈ যাবলৈ কাপোৰ লাগে তোক বুলি ক'ব

অ' কালাৰ মিলাই অঁ সেইটো আইদিয়া কিন্তু বেয়া নহয় আকৌ আমাৰ বেচৰটো বোলে চবেই একেই কালাৰ পিন্ধি আহিছে বোলে অঁ

অঁ অঁ হ'ব ছাৰহঁতে অঁ ছাহহঁতে ফোন যেনেকৈ ধৰা মোলৈ কৰিলে তেওঁলোকলেও কৰিব নহয় ছাৰ ইমান ভাল চ'বলৈ নিজে নিজে ফোন কৰি আছে ছাৰে ইমান ভাল আছিলে ইমান টাইমবিলাক ইমান ধুনীয়া আছিলে অঁ ছাৰে সুধিছিলে কিবা কিবি কৰিবা নেকি বুলি মই গান এটাকে গাম আৰু বুলি ভাবিছোঁ তুমিও কিবা এটা কৰিবা তেতিয়াহে ভাল লাগিব বিহু কেলে তুমি আগতে ইমান ধুনীয়া বিহু নাচা বিহুকে নাচিবা আকৌ অঁ সেইটো বেয়া হয় গোটেইখিনি ফুৰ্তি কৰাও হ'ব আৰু বিহু বুলি ক'লে এনেও চবেই ভাল পায় দিয়া আৰু তাত ইমান মানে অঁ সেইটো বেয়া নহয় বিহু কাপোৰ ভাৰ বৈ থাকিব লাগিব আকৌ এক্সট্ৰাকেও ল'ব লাগিব এযোৰে পিন্ধি যাম সেইযোৰে নাচিম আৰু কম্পিটিশ্যত নেনাচো নহয় যিবলে পুৰা একদম হাঁচতি চাচতি লাগিব অঁ নহ'লে বা ৰঙা মেখেলা ৰঙা ব্লাউজ ৰিহা তেনেকে ভাল লাগিব আমাৰ পিন্ধি থাকিবও পাৰিম নাচতেও নাচা হৈ গ'ল কাপোৰো মিলি গ'ল অঁ সেইটো বেয়া নাছিল এইকেইটা আকৌ ল'ৰাকেইটা ওলাই নে ওলাই নে নোলাই সিহঁতি আকৌ তাকেহে পায় ওলালে কিন্তু বৰ ভাল লাগিব দেই পালিহে চোন অ' অঁ ক'ত আছা তুমি অঁ কিবা কামত গৈছিলা অঁ অঁ অঁ অঁ অঁ ভালেই হ'ল বেয়া নহয় খালি সেইদিনালে যেনে তেনে মিলাই মেলি আহিবা আৰু দেই সঁচাকৈ অ' কি যে ভাল লাগিব অঁ সিহঁতকো লগ পাম অ' সিহঁতৰো দুজন মানে বিয়া পাতিলে সেইদিনা হেৰিয়ে ফোন কৰিছিলে অঁ মইহে যাব নোৱাৰিলোঁ অ' বিয়ালৈ সিহঁতৰো মই বোলো

অঁ অঁ নহ'লে মই আৰু বোলো কাৰলে ফোন কৰোঁ ছাৰে এই মাত্ৰ ফোন কৰিছে মোলৈ কাৰলে ফোন কৰোঁ নহয় মই একৌ নাই বেলেগৰ বোলো ফোন এটা কৰি লওঁ প্ৰথম কাৰণ ভালকৈ বুলি ক'বলৈ আমি দুজনী আছোগৈ আৰু বাকী কোনটো আৰু

সেইটো কথা আকৌ এই নহয় অকণমান সোনকালে যাম কিবা কিবা এটা কৰিও দিব অঁ অঁ তুমি বাৰটা এটাত যদি যোৱা আৰু তেতিয়া গৈ তুমি নাচিবা আকৌ এতিয়া ঠাণ্ডা দিনৰ বতৰ চাৰিটা বজাত

নটামান বজাত যদি আমি ওলাই যাওঁ নহয় মানে ধৰা ইমান টাইমটো নালাগে আধা ঘণ্টা চাৰে আঠটা দহটা বজাৰ ভিতৰত আমি দহটা মান বজাৰ ভিতৰত পাই গ'লোগৈ ছাৰহঁতৰ লগতো কথা পাতিলোঁ ছাৰে কৈছে এঘাৰটামানৰ পৰা প্ৰ'গেম ষ্টাৰ্ট হ'ব ত' বাৰটামানত চাগে চাৰে দহটা এঘাৰটা বুলি কৈছে বাৰটামানটো বাজিবই চাগে চব বা আহি পাওঁত

অঁ অঁ তুমি সেইদিনাই ঘূৰি যাবা নেকি

অঁ অঁ অঁ অঁ অঁ অঁ সেইটো মই এটা কাম কৰিবা তুমি আহিবা ঘৰলৈ আহি মোলৈ ফোন এটা কৰি দিবা মই স্কুটিখন লৈ যাম তুমি মোৰ লগতেই যেতিয়া যাব পাৰিবা ভালো হ'ব চাদৰ মেখেলা পিন্ধি ইমান হেৰি কৰি থাকিব নালাগে অঁ অঁ তুমি সেইকণলৈ ওলাই আহিবা ফোন এটা কৰি দিবা মই আৰু এটা কথা ছাৰহঁতলৈ কিবা এটা লৈ গ'লে ভাল হ'ব নি বাৰু আমি গোটেইখিনিয় মিলি ধৰা শৰাই এখন মানে ডিপাৰ্টমেণ্টতে থৈ দিব পাৰিব তেতিয়া

বা নহ'লে অঁ বা নহ'লে অঁ কিতাপ দুখনমান ইমান ভাল পায় কিতাপ অঁ অঁ ইহঁতে মন যে ৰাখিছে বুলি অঁ কথা

অঁ সেইটো বেয়া নহয় ধৰা আমি শৰাই এখন দিলোঁ বাকী ইহঁতিটো চবে জব চব কৰিয়ে আছে ভালকৈ হয় ন বাৰু ইহঁতি ভালকৈ ক'লে পইচা এহেজাৰ এহেজাৰ দে বুলি ক'লে সিহঁতি দিব ল'ৰাকেইটায় ত' তেতিয়া আমি শৰাই এখনো কিনিলোঁ ধৰা কিতাপ যি হয় আৰু বোলে গামোচা কিনি পইচা থাকি গ'ল বোলে তেতিয়া আমি কিতাপখনো কিনি দিলোঁ ছাৰহঁতেও ভাল পালে তাৰপৰা ইহঁতি ল'ৰা পঢ়িব পাৰিব যেকে আগতে আমি ধৰা পঢ়ি থাকো ডিপাৰ্টেণ্টত গৈ বেলেগ কিতাপো পঢ়িব লাগে নহয় ধৰা কিমান আৰু কোৰ্চৰ কিতাপ পঢ়িব সেইটো কথা

অঁ অঁ অঁ অঁ বাকী

অঁ তাতে কথা অঁ তাতে কথাখিনি আমি পাতিব পাৰিম সেইটো কথা অঁ অঁ অঁ তেতিয়া হৈয়ে যাব আৰু ঠিক আছে দিয়া মই ছাৰৰ লগত এবাৰ পাতি লওঁ তাৰ অঁ তাৰপিছত মই তোমালে আকৌ গধূলি ফোন কৰিম এতিয়া চাগে তুমি কলেজতে আছা অঁ অঁ অঁ ঠিক আছে দিয়া হ'ব তেতিয়াহ'লে দেই গধূলি কথা পাতিম